তেইছ জানুৱাৰী দুহেজাৰ চাৰি তেৰ জুলাই দুহেজাৰ ছয় ওঠৰ মাৰ্চ দুহেজাৰ ন দহ আগষ্ট ঊনৈছশ সত্তৰ পঁচিছ জুন দুহেজাৰ বিছ চৌব্বিছ আগষ্ট ঊনৈছশ আশী